মই প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰথম আৰম্ভ কৰিছোঁ প্ৰাথমিক শিক্ষা তাৰপাছত হাইস্কুলৰ শিক্ষা কৰিছোঁ পশ্চিমবড়ি উচ্চ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰু মই হায়াৰ বাকী হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰী বৰভাগ কলেজৰ পৰা কৰিছোঁ